মাছ ধৰাৰ সঁজুলিসমূহ আন মানুহে জানানিবও পাৰে কিছুমান কথা সেইসমূহ ভিতৰত মাছ ধৰা সঁজুলিসমূহ প্ৰধানকৈ মানুহে হাতেৰে তৈয়াৰ কৰা হয় কিছুমান বাঁহ বেতেৰে সঁজুলি তৈয়াৰ কৰে এইসমূহ অসমৰ কুটীৰ শিল্প অন্তৰ্গত অসমে বিভিন্ন প্ৰান্তত বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে বিভিন্ন সঁজুলি আৰু কৌশলৰ সহায়ত পুৰণি কালৰে মাছ ধৰি আহিছে মাছ ধৰা পদ্ধতি প্ৰণালী ঠাই বিশেষে বেলেগ বেলেগ দেখা যায় অসমৰ লোকসকলে কুটীৰ শিল্প হিচাপে বাঁহ বেত বিভিন্ন মাছ ধৰা সঁজুলি বনাব জানে এনে বিভিন্ন সঁজুলি হ'ল জাকৈ খালৈ সোকা চেপা পলহ জুলুকি শিঙৰা পঅন লাহনী চালনী পছা বৰশী আদি বৰশী সৰ্বসাধাৰণতে মানুহে বৰশী মানুহে প্ৰায় মানুহে বৰশী বৰশী বায় অসমৰ তিৱা মহিলাসকলে মাছ ধৰি খালৈত ভৰায় জাকৈ বা জাকৈ তিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি বিশেষকৈ তিৰোতা আৰু গাভৰুসকলে ইয়াৰ ব্যৱহাৰ বেছিকৈ কৰে পানীৰ মাজেৰে চলাই চলাই ওপৰত ওপৰলৈ দাঙি দাঙি মাছ ধৰে জাকৈ ব্যৱহাৰ সাধাৰণতে কম পানীৰ মাছ ধৰিবলৈ ব্যৱহাৰ কৰে জাকৈ পানীৰ মাজত কিছু দূৰ চলাই নি সন্মুখৰ পানীভাগ ভৰিৰে সিঁচি দিয়ে তেনে কৰিলে মাছবোৰ ভয় খাই জাকৈত সোমায় সোমাই যায় আকাৰৰ ফালৰপৰা জাকৈৰ ভাগ আছে

জাল প্ৰায়ভাগ মানুহে বায় মাছ সৰু বৰ অনুসৰি জালবিলাক গুঠা হয় আৰু ইয়াৰ নামবিলাকো ভিন ভিন্ন ধৰণৰ উদাহৰণস্বৰূপে বৰ জাল চিন জাল আদি মাছৰ নাম অনুসৰি লাঙি জাল গুঠা হয় পুঠি মাছ ধৰিবলৈ বাবে পুঠি লাঙী কাৱৈ মাছ ধৰিবৰ বাবে কাৱৈ লাঙী জাল পতা হয় পাৰৰপৰা দলিয়াই দি জালৰে মাছ ধৰা হয় তাক খেৱালী জাল বুলি কোৱা হয় এই জালবিলাক সাধাৰণতে সোন সূতাৰে গুঠা হয় লাঙী জাল ব্যৱহাৰ কৰা সোৰাবোৰ পুৰামাটিৰ বৰ্তমান সৰু লোহাৰ সোৰা ব্যৱহাৰ কৰা দেখা যায় নৈৰ দহ পানীৰ চাৰিওফালে জাল তাৰি মাছ ধৰা দীঘল আৰু ডাঙৰ জালখন নাম চাহী জাল পৰঙী বা চিপ জালেৰে বামী মাছ পাতি মাছ ধৰা হয় আকৌ জেতা জালেৰে বৰশী বাৰিষা বেছি বৰশী বৰশী বৰশী বোৱা হয় পানী বাঢ়িলে এনেধৰণৰ জাল আনবোৰ জালতকৈ বেছি দীঘল বা ডাঙৰ হয় টঙী জাল টঙীৰ জাল টঙীৰ জালে টঙী জাল মেলি পানীত পাতি থোৱা হয় পানীত পাতি থৈ অকমান সময় থৈ ওপৰত তুঁহ আদি দানা ছটিয়াই দিয়াৰ পাছত টঙী জালখন অকণমান সময় থোৱাৰ পাছত যদি টানি দিয়া হয় তাত মাছ মাছ আহে মাছ বিভিন্ন ধৰণৰ ভিন্ন ধৰণৰ মাছ আহিব পাৰে কাৱৈ পুঠি গৰৈ খলিহনা মোৱা প্ৰায়ভাগ মোৱা বেছিকৈ দেখা যায় মোৱা মাছ টঙী জাল পুখুৰীত আৰু নৈতো বাব পাৰি বিলতো বাব পাৰি আপোনাৰ আমাৰ ঘৰৰ আগফালে দৰিকাৰ দৰিকা নৈ আগফালে টঙী জাল বোৱা হয় আমি দেখি থাকোঁ মানুহবিলাকে টঙী জাল বোৱা বৰশী বোৱা আৰু নৈত বান মাৰি আপোনাৰ ডুবি মৰা হয় ডুবি মৰা হয় ডুবি ডুবিত মানুহে ডুবিত মানুহে ডাঙৰ ডাঙৰ বৰালি ডাঙৰ ডাঙৰ আৰি মাছ বিভিন্ন ধৰণৰ মাছ নৈ মাছ দেখা যায় আৰু আমাৰ চকুৰ আগতে মানুহে পছা লৈ ৰাতি টছ লৈ বা টছ লৈ মাছ ধৰা দেখা যায় ৰাতি মাছ কটাও দেখিছোঁ মাছ মানুহে বাৰিষাত মানে বাৰিষাত পথাৰত গৈ গৈ চিল চিল পানীৰ ওপৰত মাছ কটা দেখা যায় আৰু পছা লৈয়ো মাছ ধৰা হয় ডাঙৰ শল মাছো ধৰা হয় আমি হাতেৰেও আমি ধৰোঁগৈ আমাৰ যেতিয়া যেতিয়া আমি আমাৰ ঘৰৰ মুখৰত মুখত ডুবি পতা হয় ডুবি মৰা হয় তেতিয়া আমি ইমান তেতিয়া আমি মাছ ধৰোঁ পল পলয়েদি ধৰোঁ মাছ আৰু মোৰ ভিন্দৌৰ ঘৰতো এটা পুখুৰী আছে পিছফালে ঘৰৰ পিছফালে সেই পুখুৰীত ফিছাৰী পুখুৰীত মাছ মাছ পোহা হৈছিলে মাছ আমি বিহু বিহু পা বিহুত আমি মাছ ধৰোঁ আমি সমজুৱাকৈ আমি ঘৰৰ সদস্য তেতিয়াও দেখোঁ কেনেকে জাল চোচৰাই জাল খেৱালী জালেৰে মাছ ধৰে আদি পলও মাৰে চেপাও মাৰে জুলুকিও মাৰে জুলুকি মৰা দেখিছোঁ সুকুমা দেখিছোঁ বান মৰা বান পতা দেখিছোঁ লাহনী মাৰি পুখুৰী সিচাও দেখিছোঁ লেহেতী মৰাও দেখিছোঁ পুখুৰীত লেহেতী মাৰি পুখুৰী সিঁচা দেখিছোঁ দলঙাও দঙা দেখিছোঁ দলঙা পাতিপেনি মাছ ডাঙৰ ডাঙৰ ধৰা হয় চালনী মাৰিও কিছুমান তিৰোতা মহিলাই মাছ ধৰি ধৰে পছা দিও ধৰে বৰশীও দি ধৰে মাছ

আমাৰ শিৱসাগৰ বৰপুখুৰীটো মাছ মানুহে মাছ মেলে মাছ মেলা দেখিছোঁ কাছও দেখিছোঁ আদি চালনীয়ে সাধাৰণে সাধাৰণতে ধান বা চাউল চালিবলৈ ব্যৱহাৰ কৰে এই সঁজুলি এই সঁজুলি গোলাকাৰ আৰু বিভিন্ন ধৰণৰ মানুহে চালনীত মাছো ধৰে পুখুৰীত